ঊল গোঁঠা আৰু চিলাই কৰাৰ মাজৰ পাৰ্থক্য হৈছে ঊল গোঁঠিবলৈ হ'লে শলাৰ প্ৰয়োজন হয় আৰু লগতে ঊল প্ৰয়োজন হয় আৰু চিলাই কৰা কামৰ বাবে কাপোৰ দৰকাৰ হয় আৰু লগতে মেচিন সূতা আৰু মেচিনত লগাবলৈ ববিন প্ৰয়োজন হয় আৰু মই আচলতে কাপোৰ চিলাই বেছি ভাল পাওঁ কাৰণ কাপোৰবিলাক চিলালে মানে অলপ পইচাটো বেছিকৈ পোৱা যায় কাৰণ কাপোৰ অলপ বেছিকৈ চিলাব পৰা যায় দিনটোত মই কাপোৰ চিলাই বেছি পচন্দ কৰোঁ আৰু মই দিনটোত ব্লাউজ এখন মেখেলা এখন চাদৰ আগ চিলোৱা চাদৰ ছাইড চিলোৱা আৰু পতিবিলাক চিলোৱা লগতে মই দহি গোঁঠা কামো কৰি ভাল পাওঁ আৰু দহিও গোঁঠো আৰু দহি গোঁঠিবলৈ গাঁঠিবলৈ দহি সূতাৰ প্ৰয়োজন হয় দহি সূতা আৰু হুক ইত্যাদি দৰকাৰ হয় আৰু দহি গোঁঠা সূতা সাধাৰণতে কিনি আনিব লাগে ঘৰত তৈয়াৰ কৰিব পৰা নহয় আৰু মই দিনটোত এযোৰ সম্পূৰ্ণ এযোৰ কাপোৰ চিলাই কাম কৰিব পাৰোঁ আৰু মে মেচিনত কাপোৰবিলাক চিলোৱা হয় আৰু মই মেচিনতে কাপোৰবিলাক চিলাওঁ চিলাই নিজৰো চিলাওঁ লগতে আন কোনোবাই দিলেও চিলাওঁ মই সাধাৰণতে দোকানত কাপোৰ চিলাওঁ আৰু মোৰ নিজাকৈ এখন দোকান আছে আৰু মই দোকানত কাপোৰবিলাক গ্ৰাহকৰ পা লওঁ লৈ চিলাই মেলি সম্পূৰ্ণ কৰি দিওঁ মই কাপোৰবিলাক চিলাবলৈ আচলতে বেলেগৰ পৰাও লওঁ আৰু নিজৰো লওঁ বেলেগৰ পৰা ল'লে আচলতে দুটকামান পইচা পোৱা যায় দুটকামান মানে সাধাৰণতে এযোৰ কাপোৰ চিলালে চাৰে চাৰিশ পাঁচশ ইমান পাওঁ আৰু সেইবিলাক মই ঘৰৰ কামতো ব্যৱহাৰ কৰোঁ আৰু মোৰ নিজৰ কামতো ব্যৱহাৰ কৰোঁ আৰু লগতে মই দোকানৰ দুই এটা বস্তু আনিব পাৰোঁ আৰু দোকানত সেইবিলাক বস্তু বিক্ৰী কৰিব পাৰোঁ আৰু কাপোৰবিলাক চিলাবলৈ সাধাৰণতে মই ঘৰৰ সকলো কাম বন কৰিও মই দিনটোত আজৰি হৈ কাপোৰবিলাক চিলাবলৈ লওঁ আৰু কাপোৰবিলাক চিলাবলৈ মই আচলতে বেলেগৰ ওচৰত শিকিছিলোঁ মই এগৰাকী বাইদেউৰ ওচৰত মই কাপোৰ চিলোৱা কাম শিকিছিলোঁ আৰু কাপোৰবিলাক চিলাই কৰিবলৈ মই বহুত কষ্ট কৰি আচলতে শিকিছিলোঁ কাপোৰবিলাক শিকোঁতে চিলাবলৈ শিকোঁতে আচলতে মোৰ ছয় সাত মাহ প্ৰয়োজন হৈছিল মই কাপোৰবিলাক শিকোঁতে আচলতে বহুত মনোযোগেৰে শিকিছিলোঁ কাৰণ মনোযোগ নিদিলে একো কাম সম্ভৱ নহয় প্ৰত্যেকটো কাম কৰিবলৈ আচলতে মনোযোগ লাগিবই মই হেৰি কৰিছিলোঁ চাইকেলত অহা যোৱা কৰি মই কাপোৰ শিকা কাম কৰিছিলোঁ আৰু এতিয়াও কৰি গৈ আছোঁ আৰু বহুতো উপকৃত হৈছোঁ মই কাপোৰ চিলোৱা পইচাৰে ঘৰৰ বস্তু দুই এপদ আনিব পাৰোঁ ল'ৰাৰ কাপোৰ কানি আনিব পাৰোঁ ল'ৰাৰ স্কুলৰ খৰচো বহন কৰিব পাৰোঁ আৰু মোৰ নিজৰ ঘৰখনৰ ভালকৈ কৰিব পাৰিছোঁ মই স্বাৱলম্বী হ'ব পাৰিছোঁ বুলি নিজকে ভাবিছোঁ আৰু মোৰ কাপোৰবিলাক যথেষ্ট আহে কাপোৰ বহুত গ্ৰাহকে মোৰ ওচৰত কাপোৰ দিয়েহি চিলাবলৈ আৰু সেই চিলাই কামবিলাক মই ভালদৰে কৰি গৈছোঁ আৰু মই কামবিলাক খুব নিয়াৰিকৈ আৰু পৰিপাটিকৈ কৰি যাওঁ আৰু ব্লাউজৰ নতুন নতুন ডিজাইন যেনেদৰে পাৰোঁ তেনেদৰে কৰিবলৈ চেষ্টা কৰোঁ আৰু দহি গাঁঠিবলৈ সাধাৰণতে বেজীও প্ৰয়োজন হয় আৰু সৰু গুলিৰ প্ৰয়োজন হয় সৰু গুলিয়ে সূতাবিলাক প্ৰথমে গাঁঠি দি ল'ব লাগে গাঁঠি দি তাৰপিছত দহী সূতাবিলাক লগাই আকৌ ছয় সাতটা গাঁঠি দিলেহে এটা দহীৰ সম্পূৰ্ণ হয় আৰু এখন চাদৰ দহি গাঁঠিবলৈ সাধাৰণতে মোৰ এক ঘণ্টা লাগে যদি একেৰাহে কৰিবলৈ পাওঁ যদি কামটো একেৰাহে কৰিবলৈ নাপাওঁ তেতিয়া মোৰ ডেৰ ঘণ্টাও লাগে মাজত যদি গেপ হয় আৰু মেখেলাখন চিলাবলৈ সাধাৰণতে আমি সাধাৰণতে ফল্ছ বুলি কওঁ ফল্ছ কাপোৰ প্ৰয়োজন হয় ফল্ছ কাপোৰ লগাই মেখেলাখন চিলালে মেখেলাখন পিন্ধিবলৈও ভাল হয় আৰু গধুৰ হয় আৰু চাদৰখনৰ পাৰিকেইটা চিলাবলৈ

সূতাৰ প্ৰয়োজন হয় আৰু বেজীও প্ৰয়োজন হয় আৰু মেচিনটোত চিলাই মেচিনত সাধাৰণতে তেলৰ প্ৰয়োজন হয় তেল অলপ লগাই ল'লে মেচিনটো চলাবলৈ কো কোমল আৰু সহজ হয় অলপ চলাবলৈ ভাল হয় আৰু মেচিন সাধাৰণতে বহুত আছে তাৰে ভিতৰত কাৰেণ্টৰ মেচিনো আছে আৰু হাতেৰে ভৰিয়ে চলাব পৰা তেনেকুৱা মেচিনো আছে মই আচলতে কাৰেণ্টৰ মেচি চিলাই মেচিন ব্যৱহাৰ নকৰোঁ মই কাৰেণ্টৰ মেচিনত ইমান ভাল নাপাওঁ চিলাবলৈ মই সেইকাৰণে ভৰিৰে চলোৱা মেচিনে ব্যৱহাৰ কৰোঁ আৰু কাপোৰ কাটিবলৈ এখন কেঁচিও প্ৰয়োজন হয় কেঁচিখন নহ'লে সাধাৰণতে কাপোৰ কটা বা চিলোৱাটো সম্ভৱ নহয় কেঁচিখন প্ৰয়োজন হয়েই লগতে চাদৰবিলাকৰ দহীবিলাক কাটি যাবলৈও কেঁচিৰ প্ৰয়োজন হয় তাৰপিছত মই কাপোৰবিলাক চিলাই যাওঁ আৰু চিলাই চিলাবলৈ আচলতে মাৰ পৰা বেছি আগ্ৰহী হ'লোঁ মায়ে প্ৰত্যেকটো কামতে মোক বহুত সহায় সহযোগ কৰিছিলে আৰু মাৰ অবিহনে এইবিলাক কাম সম্ভৱ নহয় মায়ে প্ৰত্যেকটো ক্ষেত্ৰতে সহায় কৰিছিলে চিলাই শিকিবলৈ যাবলৈয়ো মায়ে সকলো সহায় কৰি দিছিলে মাৰ আচলতে সাহস থকাৰ বাবে আজি মই নিজেই কাপোৰ চিলাই এখন দোকানত গ্ৰাহকক কাপোৰবিলাক চিলাই দিবলৈ সক্ষম হৈছোঁ মই শিকিছিলোঁ মই এগৰাকী বাইদেউৰ পৰা বাইদেউৰ ওচৰত ছয় সাত মাহ শিকিছিলোঁ ছয় সাত মাহ শিকাৰ পিছতহে মই কাপোৰবিলাক চিলাবলৈ সক্ষম হৈছিলোগৈ প্ৰত্যেকটো কাম আচলতে কৰিবলৈ হ'লে সাধাৰণতে মানুহৰ মনোযোগটো বেছি প্ৰয়োজন মই বহুত মনোযোগেৰে কামবিলাক কৰিছিলোঁ আৰু বহুত নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ কামবিলাক নিয়াৰিকৈ কৰিলে আৰু ভালকৈ যদি কামবিলাক কৰা হয় তেতিয়া গ্ৰাহকেও বহুত ভাল পায় গ্ৰাহকসকল আচলতে কাপোৰবিলাক চিলাবলৈ দিবলৈ আহে আৰু গ্ৰাহকক অলপমান ভালকৈ ব্যৱহাৰ কৰিব লাগে ভাল ব্যৱহাৰ কৰিলেহে গ্ৰাহকে ভাল পায় আৰু কাপোৰবিলাক ভালকৈ চিলাই কৰিলেহে গ্ৰাহকে ভাল পায় গ্ৰাহকক আচলতে কাপোৰবিলাক ভাল ভালকৈ চিলাই দিব লাগে সোনকালে যাতে চিলাইটো নেৰে তাৰ বাবে চকু দিব লাগে ভালকৈ যদি কাপোৰবিলাক চিলোৱা হয় সোনকালে যদি চিলাইটো এৰি নাযায় তেতিয়াহ'লে কাপোৰখন ভাল হয় আৰু পিন্ধিবলৈও ভাল লাগে মই কাপোৰ চিলোৱা কাম দিনতো কৰোঁ আৰু ৰাতিও কৰোঁ দিনত আচলতে ব্লাউজ কাটি থওঁ কাটি সন্ধিয়া হ'লে চিলাওঁ আৰু কেতিয়াবা দিনতো চিলাওঁ আৰু কাপোৰবিলাক চিলাবলৈ লওঁতে মই প্ৰথমে মেচিনৰ ববিন কৰি লওঁ ববিন কৰি তাৰপিছত সূতাডাল বেজীত লগাই তাৰপিছত কাপোৰ চিলাই কৰোঁ কাপোৰবিলাক চিলাওঁতে সাধাৰণতে চিলাইটো লৈ মন কৰিব লাগে যাতে চিলাইটো বেকা বেকি নহয় আৰু পোন হৈ যায় তাৰ বাবে চকু দিব লাগে কাৰণ চিলাইবিলাক যদি বেয়া হৈ যায় কাপোৰখন বেয়া হৈ যোৱা সম্ভাৱনাটো থাকে কাপোৰখন বেয়া হৈ গ'লে আকৌ তেনেকুৱা এখন কাপোৰ চিলাই কৰিবলৈ পোৱা নাযায় যিহেতু মই গ্ৰাহকৰ কাপোৰ চিলাওঁ গতিকে যদি কাপোৰখন বেয়া হৈ যায় তেন্তে বহুত কষ্ট হয় আৰু কাপোৰবিলাক কিছুমান কাপোৰ চিলাবলৈ দিলে মানে আচলতে ভাজ হৈ থাকে সেই ভাজবিলাক আঁতৰাবলৈ ইস্ত্ৰিও প্ৰয়োজন হয় যিহেতু কাপোৰ চিলোৱা মানুহ কাপোৰবিলাক ভাজ হৈ গ'লে মানে চিলাবলৈও বেয়া হয় আৰু গ্ৰাহককো দিবলৈ বেয়া হয় গতিকে কাপোৰবিলাক অলপ ইস্ত্ৰি কৰিব লাগে ইস্ত্ৰি কৰি পিনি তাৰপিছতহে চিলাবলৈ সুবিধা হয় যদি বেকা বিকি হৈ থাকে তেতিয়া কাপোৰবিলাক চিলাবলৈ অলপ দিগদাৰ হয় মই সাধাৰণতে কাপোৰবিলাক চিলাবলৈ লওঁতে প্ৰথমে ব্লাউজ পিচটো অলপ ইস্ত্ৰি কৰি লওঁ ইস্ত্ৰি কৰি তাৰপিছত কাপোৰটো কাটো কাটি পিনি তাৰপিছত চিলাই কৰোঁ ব্লাউজৰ লগত চিলাবলৈ ব্লাউজৰ লগতে ব্লাউজৰ পিচটোৰ লগতে এখন কাপোৰৰ প্ৰয়োজন হয় সেই কাপোৰখন কিনি আনিব লাগে আৰু সেই কাপোৰখনক ফল্ছ কাপোৰ বুলি কোৱা হয় আৰু ফল্ছ কাপোৰ নিদিলে মানে ব্লাউজখন ভাল নহয় আৰু চিলাবলৈও ভাল নহয় আৰু পিন্ধিবলৈয়ো ভাল নহয় ব্লাউজত লগাবলৈ পাইপিন কাপোৰ দৰকাৰ হয় আৰু লগতে ল'টকণ আদি গ্ৰাহকে দিবলৈ কয় আৰু হুক প্ৰয়োজন হয় হুকৰ প্ৰয়োজন হয় ব্লাউজটোত লগাবৰ কাৰণে ব্লাউজটো যাতে সম্পূৰ্ণকৈ ধুনীয়া হৈ উঠে সেইবাবে বিভিন্ন ডিজাইন কৰা হয় ব্লাউজত ব্লাউজত বহুতো ডিজাইন কৰিবলৈ গ্ৰাহকে কয় মই বহুতো ডিজাইন কৰোঁ গ্ৰাহকৰ সকলো কথাই মানিব লাগে আচলতে মেচিনত কাপোৰ চিলাবলৈ হ'লে মই মেচিনৰ কাপোৰবিলাক অলপমান ভালকৈ চিলাই কৰোঁ কাৰণ মেচিনটো চাফ চিকুণ কৰি ল'ব লাগে চাফ চিকুণ কৰি প্ৰথমে মেচিনটো চাফ চিকুণ কৰি অলপ তেল দি ল'ব লাগে তেল দিয়াৰ পিছতহে বেলেগ কাপোৰ এখনত চিলাই কৰি সেই কাপোৰখনৰ যাতে ভাল কাপোৰখনৰ যাতে দাগ নালাগে তাৰ বাবে চাফা কৰি ল'ব লাগে বেলেগ কাপোৰ এখন অলপ চিলাই কৰি তাৰপিছতহে ভাল কাপোৰখন লৈ চিলাই কৰিব লাগে